মই মোৰ মিতিৰ কুটুম্বৰ ওচৰলৈ মোৰ বন্ধু বান্ধৱৰ ওচৰলৈ মই প্ৰায় গৈ থাকোঁ তেওঁলোকৰ সুখ দুখ হাঁহি কান্দোনৰ লগত ময়ো মিলি যাওঁ আৰু বিশেষকৈ কাৰোবাৰ বিবাহৰ কাৰ্যত মই গৈ তেওঁলোকৰ লগত সহযোগীতা কৰোঁ আৰু কোনোবা আত্মীয় বিয়োগ ঘটিলে তেওঁৰ এৰি থৈ যোৱা পৰিয়ালৰ ওচৰত মই গৈ তেওঁলোকৰ দুখৰ সমভাগী হওঁ

মোৰ সৰুৰে পৰাই অৱধাৰিতভাৱে চলি আছে বৰ্তমান চাকৰি জীৱনত কেতিয়াবা ব্যতিক্ৰম হৈছিল যদিও বৰ্তমান মই চাকৰিৰ পৰা অৱসৰি জীৱন যাপন কৰা সুবিধা লৈ মই মোৰ মিতিৰ কুটুম্বৰ ওচৰত মোৰ বন্ধু বান্ধৱৰ ওচৰত সঘনাই অহা যোৱা কৰি আছোঁ আৰু এইটো মোৰ ভাললগা এটা পৰিৱেশ মই নিজেই অনুভৱ কৰোঁ